ঘৰত পোহা চৰাইৰ বাবে আমি কিছুমান সাধাৰণ আপুনি যেনে ধৰণৰ বস্তু খোৱাব বিচাৰে আপুনি সৰু সৰুকে যদি মিহি মিহিকে চাউল খাবলৈ দিয়ে আৰু ঘেঁহু ঘেঁহুটো যদি আপুনি খুন্দি পিনে সৰু সৰু কৰি আমি মিক্সিত দি পেলাই পানী দি খুৱাই আপোনাৰ সেয়াও আপোনাৰ সিহঁতৰ কাৰণে গুণগত আৰু পোহা চৰাই ঘৰত পোহা চৰাই এটা ভালকৈ লোহাৰ সজাত যদি ভালকৈ আপুনি পুহি ভালকৈ যদি থয় সিহঁতক আৰু বহুত ধৰণৰ যেনেকে কপৌ চৰাই পাৰ চৰাই আপুনি পাৰ চৰাই পাৰ কপৌ চৰাই পাৰ চৰাই চৰাই যদি আপুনি ঘৰৰ কিছুমান ঘৰৰ মানে হেৰি ওপৰত ঘৰৰ টিঙত থাকে ঘৰৰ ওপৰত মানে বাঁহ লয় পাৰ চৰাই আৰু পাৰচৰাই বহুত মানুহৰ ঘৰত থাকে যেনেকৈ যেনেকৈ আপুনি ভালকৈ যদি পুহিব বিচাৰে সেনেকৈ পুহিব পুহিব পাৰিব আৰু পাৰ কপৌ চৰায়ো পুহিব পাৰে পাৰচৰায়ো পুহিব পাৰে যেনেকৈ পুহিব বিচাৰে সেনেকৈ আপুনি পুহিব বিচাৰে পাৰে আৰু ছয়বিন ছয়বিন ঘেঁহু মানে চয়বিন ঘেঁহু মিক্সিত দি মিক্সিত দি লাহে সেই যদি আপুনি কৰি খুৱায় সেয়া আপোনাৰ কাৰণে বহুত ভাল পোহা চৰাইৰ কাৰণে আৰু আপুনি যদি ভালকৈ চৰাাই পুহিব বিচাৰে ভালকৈ আপদাল কৰিব লাগিব আৰু চৰাই আপুনি চৰাই যেনেকে সিহঁতক বেছি হেৰি কৰিবৰ দৰকাৰ নাই নিজে নিজে সিহঁতি নিজে নিজে সিহঁতি থাকে খাব খোৱা সময়ত খাবলৈ যদি দি দিওঁ ভালকৈ সজাটো যদি ভালকৈ ওপৰতে দি দিওঁ সিহঁতেই নিজে নিজে তেনেকৈ খায় আৰু চৰাই বস্তুটো আপুনি যেনেকুৱা যি ধৰণৰ চৰাই পুহিব পাৰে আজিকালি প্ৰায় পাৰ চৰাইত মানুহৰ ঘৰত থাকি পাৰ চৰাই বহুত ধৰণৰ বহুত ধৰণৰ তেজৰ কাৰণে ভাল প্ৰায় মানুহে আজিকালি পাৰ চৰাই বিচাৰে খাবলৈ বিচাৰে পাৰ চৰাইটো আৰু প্ৰায় মানুহে পুহি আৰু পাৰচৰাই থাকিলে ভালো বেয়াও কিছুমান কিছুমান পাৰচৰাই ভালৰ কাৰণে আহে মানুহৰ বহুত টকা পইচা কাৰণে ভাল মানে সম্পত্তি হয় আৰু পাৰচৰাই মানুহৰ পাৰ চৰাই যদি নিজেই নিজেই ঘৰলে আহে উৰি পেলাই নিজেই যদি বাস কৰে আৰু কিছুমান মানুহ আহে পাৰ চৰাই দানো দিয়ে ঘৰত পুহি পেলাই সেয়াও আপোনাৰ কাৰণে ভাল পাৰ চৰাইটো চৰাই চৰাই বুলি ক'লে মানে আপুনি নিজৰ কথা যেনেকৈ আপুনি বিচাৰে সেনেকৈ কৰিব পাৰে পাৰ চৰাই আৰু পাৰ চৰাই বুলি নহয় কপৌ চৰাই মানুহে পোহে পোহনীয়া জন্তু পোহনীয়া মানে আপুনি নিজেই মানে হেৰি কৰি ল'ব লাগিব যদি ঘৰত শ্লেপৰ ওপৰত থাকে কিছুমান তেনেকেও খাবলৈ দি দিলে ভাল সিহঁতক মাকৈ চয়বিন ঘেঁহু আদি যদি সিহঁতক ভাল কৰি ভালদৰে যদি ধুনীয়াকৈ খুৱায় সিহঁত সিহঁতৰ কাৰণে ভাল আৰু মানুহে প্ৰায় মানুহে আজিকালি চৰাই পোহেই কিছুমান মানুহে দান দান দিবৰ কাৰণে পোহেই চৰাইটো নিজৰ কথা যেনেকৈ যেনেকৈ নিজেই নিজেই নিজৰ কথা চৰাই আৰু চৰাই থাকিলে মানুহৰ কাৰণে ভাল ইহঁতক পাবলৈ আপুনি বহুত ধৰণৰ উপকৃতও আমি হওঁ এনেকে বহুতে আৰু চৰাই এনেকুৱা ধৰণৰ চৰাই চৰাইৰ কাৰণে হেৰি কৰে আমি নিজেই মানে ভাল পাওঁ পোহনীয়া জন্তু অকলে হাঁহ কুকুৰা বল নহয় চৰাই চিৰিকটি কৰি আমি চবকে ভাল পাওঁ সেয়াই আমাৰ কাৰণে ভাল চৰাই চৰাই আমি সামগ্ৰীটো গুণগত প্ৰভাৱ পৰেই পালন আমি সিহঁতক খুৱাওঁ বহুত ধৰণৰ আমি এতিয়া পাৰ চৰাই খাওঁ মানুহে খায়ো বহুতেই বিক্ৰীও কৰে ঘৰত পোহনীয়া জন্তু আৰু চৰাই চৰাই হৈছে আমি নিজৰ হেৰিৰ কথা নিজৰ কথা নিজৰ মনৰ কথা আপুনি যেনেধৰণে